দিছ ক'ল ইজ নাও বিইঙ ৰেকৰ্ডেড হেল্ল' অঁ হয় কওকচোন হয় হয় হয় চিনি পাইছোঁ

অঁ ঠিক আছে যদি যদি আপোনাৰ থ্ৰোদি তেওঁলোক আহে তেতিয়াহ'লে মই তেওঁলোকক কিবা এটা লেছ কৰিব পাৰিম বা কিবা এটা ডিস্কাউণ্ট তেওঁলোকক দিব পাৰিম হয় তো আপুনি যিমান পাৰে বেলেগক ক'বলৈ চেষ্টা কৰিব আপুনি যোনটো পাইছে আপুনি

আপুনি দেখিছেই ন মোৰ মোৰ কামটো বেয়া নহয় আপুনি দেখিছেই নিজে গম পাইছে অনুভৱ কৰিছে তেতিয়া আপুনি বেলেগকো ক'বলৈ চেষ্টা কৰিব

ঠিক আছে বহুখিনি সমস্যা থাকে হয়

ঠিক আছে আহিলে মোক জনাই দিব ঠিক আছে অঁ ঠিক আছে থেংক ইউ